অঁ অঁ

ইয়ে সেইটোহে অঁ অঁ অঁ ইয়ে কি আৰু জ্বলাকেইটা এনকে প্ৰথম ধুই লৈছোঁ মই কৰাটোৱে ক'ম আৰু মই যেনেকে কৰিছোঁ জ্বলাকেইটা প্ৰথম ধুই লৈছোঁ ধুই লৈ কি হেৰি কৰিছোঁ এই সেই এই হাতমোজা পিন্ধি লৈছোঁ এ হেৰি যে গ্ল'ভছ গ্ল'ভছ পিন্ধি লৈছোঁ লৈ পেলাই হেৰি কেঁচি দি সৰু সৰুকে কাটিছোঁ কাটি পেলাই অকণমান ৰ'দত দিছোঁ ৰ'দত দি উঠি বটল বটলত ভৰাইছোঁ ভৰাই পেলাই তাতে তেল দিছোঁ তেল দি আৰু বেলেগ একো হেৰি দিয়া নাই ইয়ে অকণমান জিৰা পেলাই দিছিলোঁ বেলেগ আৰু একো কৰা নাই এনকেই দিছোঁ সদায় ৰ'দত দিওঁ আকৌ গধূলী বেলা ৰ'দৰপৰা আনো এই সেনেকে দিছোঁ এতিয়া সেনেকে খাই আছোঁ আৰু বেয়া পোৱা নাই অঁ হাঁ অঁ আছে এই কিন্তু হেৰি হৈছে এ এই অঁ অঁ এ হ'ব দে এ পূৰঠ হোৱা নাই পূৰঠ হ'লে বাৰু দিম

হাঁ অঁ অলপ দিলে তাৰমানে হেৰি আৰু এই ভেঁকুৰি নাযায় আৰু ভাল হয় অলপ দিছোঁ অঁ অঁ আহিবি আজি আহিবি ঠিক আছে ভাত বনাই আছে অঁ